মই এগৰাকী অসমীয়া বক্তা হিচাপে খুবেই গৌৰৱান্বিত মই বহুত সুখী নিজে অসমীয়া কাৰণে আৰু অসমীয়া শব্দটো ক'বলৈও মই ভাল পাওঁ অসমীয়া ভাষা কৈও ভাল লাগে শুনিও শুনিও ভাল লাগে অসমীয়া শব্দ খুব শুদ্ধকৈ ক'ব পাৰি অসমীয়া মানুহৰ লগত অসমত কথা পাতি ভাল লাগে বাহিৰলৈ গ'লে আমাৰ অসমীয়া ভাষাবোৰ সিমান মানুহে বুজি নাপায় কিন্তু তাত গৈ যদি অসমীয়া মানুহ এজন লগ পাই যাওঁ অসমীয়া কথা পাতিও ভাল লাগে নিজৰ নিজৰ লাগি যায় তেতিয়া আৰু অসমীয়াৰ গান অসমীয়াৰ আৰ গান কবিতা কবিতা ৰচিও ভাল লাগে কবিতা গাই ভাল লাগে অসমীয়া বিহু গান ভাল লাগে আমাৰ বিহুটো ইমানেই ইমানেই জনপ্ৰিয় অসমীয়া বিহুটো আজিকালি বাহিৰত গৈয়ো বিহু গায় মানুহে বিহু হুঁচৰি দল মাতে বিহু বিহু ইমানেই ফেমাছ হৈ গৈছে অসমীয়া বিহুটো বাহিৰতো চবেই ভাল পায় ঢোল আৰু গায়ন বায়নে আমাৰ সত্ৰীয়া নৃত্য বহুত সংস্কৃতিও আছে আমাৰ অসমত কালচাৰবিলাক খুবেই ভাল সেইবিলাক অসমীয়াৰ চায়ো ভাল লাগে আমাৰ অসম অসম বুলি অসমীয়াৰ বহুত সংস্কৃতিও আছে